মই প্ৰথম ৰান্ধিব আৰম্ভ কৰিছিলোঁ মই যেতিয়া দ্বাদশ শ্ৰেণী পাছ কৰি যেতিয়া কলেজত নাম ভৰ্তি কৰিছিলোঁ তেতিয়া মোৰ দেউতাহঁতে ৰোম ৰেণ্টত ভাড়া দিছিলে তেতিয়ানে মই প্ৰথমবাৰৰ কাৰণে ৰান্ধিব ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই অভিজ্ঞতাটো মোৰ আছিলে অতি বেয়া কাৰণ মই ভালকৈ বনাব জনা নাছিলোঁ আৰু যেনে তেনে বনাইছিলোঁ বনাই খাইছিলোঁ নাইবা কেতিয়াবা হয়তো বেয়া হৈছিলে বহুত বেয়া হৈছিলে আৰু ভাত বনাওঁতে সদায় বেয়া হৈছিলে মাৰ পৰা অভিজ্ঞতা শিকিছিলোঁ মায়ে দেউতাই শিকাইছিলে ফাৰ্ষ্ট ফোনত ফোন কথা পাতি বাৰ পৰাও শিকিছিলোঁ প্ৰথম প্ৰথম অভিজ্ঞতা সেইয়াই আছিলে ভাজি দেই গৈছিলে ভাত বেয়া হৈছিলে নাইবা কেতিয়াবাতো নবনোৱাকৈ শুই গৈছিলোঁ নোখোৱাকৈ শুই গৈছিলোঁ আৰু প্ৰথম অভিজ্ঞতাটো তেনেকুৱাই আছিলে আৰু যথেষ্ট বেয়া আছিলে